হেল্ল' হেল্ল' হয় হয় আপুনি পিঠা বনোৱাৰ প্ৰচেছবিলাক জানে নে হয় কওকচোন হয় হয়

হয় হয়

হয় হয় হয় হয় হয় হয় আৰু বাকী বেলেগ পিঠা কথা ক'বচোন হয়

হয় ঠিক আছে থেংক ইউ